ঐ তহঁতি কি কৰিছ আচ্ছা হেৰি নহয় মানে কি হ'লত এখন চিনেমা আহিছে মানে কি মই এতিয়া বহুতে বিতোপন হঁতেও কৈ আছে চঞ্জীৱ হঁতেও কৈছে ভাল চিনেমা তহঁতিকেইইটা চিনেমা চাবলৈ যি নেকি মানে কি চিনেমাখন যিহেতু এইটো কি কয় মানে যথেষ্ট ভাল যদি চিনেমাখন যদি মানুহে বহুতৰ মুখে মুখে শুনিছোঁ যদি তহঁতিও যাওঁ এটা দিনবাৰ ঠিক কৰি আমি গ'লে ভাল হ'ব নেকি কি সোমবাৰে ৰাতি এই সোমবাৰে ৰাতি মই যাব নোৱাৰিম অ' ধৰ সোমবাৰে ধৰ দিনটো কাম থাকে আৰু যিহেতু সেইদিনাখনি মানে সপ্তাহ প্ৰথম দিন বহুত ৰাতিলৈকে কামো কৰিব লাগে আৰু যদি তহঁতি এইটো কি কয় সোমবাৰ দিনটোত যাওঁ মানে মোৰ বহুত অসুবিধা হৈ যায় আহি ঘৰ পাওঁতেও দেৰি হয় আৰু ভাগৰুৱা হওঁ ন কেনেকৈ চিনেমা চাবলৈ যাম বাৰু টোপনিও আহিব বেলেগ এটা দিন ধাৰ্য কৰিলে ভাল হ'ব নেকি শনিবাৰ অ' শনিবাৰটো ঠিক হ'ব শনিবাৰটো যিহেতু আমাৰ সপ্তাহৰ এইটো কি কয় শেষৰ দিন যিহেতু দেওবাৰ দিনটো ছুটী থাকে ৰাতি আমি চিনেমা চাই মানে এইটো কি কয় ৰাতি টোপনি ক্ষতিও কৰিব পাৰোঁ টোপনি ক্ষতি হ'লেও কোনো সমস্যা নাই ৰাতি দিনটো মানে দিনটো ধৰক দেওবাৰদিনাখনি বহু অকণমান দেৰিলৈকে শুবও পাৰিম এই মানে কি আৰু চিনেমা তহঁতক দেখুৱাম দেখুৱাম বুলি মই বহুত দিনৰ আগৰপৰাই ভাবি থাকোঁ কিন্তু যিহেতু ভাল চিনেমাও তেনেকৈ আজিকালি হলত বৰকৈ নাহেই এতিয়া এইখন যিখন চিনেমা দিছে মানে ধৰক সকলো পৰিয়ালৰ বহি চাব পাৰিম তহঁতি তই মা থাকিব বা ভণ্টি থাকিব ভাইটি থাকিব গোটেইকেইটা বহি একেলগে চাব পাৰিম তাত তেনেকুৱা ধৰণৰ সমস্যা নাথাকে চিনেমাটো আজিকালি জানয় বহুত ধৰণৰ বেলেগ বেলেগ ধৰণৰ চিনেমা আহে যিবোৰ চিনেমা ভাইটি ভণ্টি আগত বহি থাকিলে চাবও নোৱাৰোঁ তহঁতৰ আগত বহি চাব নোৱাৰোঁ তহঁতি যদি যাওঁ বুলি ভাবিছ তেতিয়াহ'লে শনিবাৰদিনাখনেই ওলাবি এই এতিয়া মন কৰা কথাটো নহয় আৰু যিহেতু চিনেমাখন ভাল চিনেমা এখন আহিলে চবৰেই চাবলৈ মন যায় এতিয়া তাতে চিনেমাখন আহিছে তহঁতি তহঁতি যদি ইচ্ছা কৰ তহঁতক লৈ যাম আমি গোটেই পৰিয়ালটো বহি মেলি চাম আৰু যদি চিনেমাখন খুব বেছি ডেৰঘণ্টা দুইঘণ্টাৰ চিনেমা হ'ব ধুনীয়াকৈ চাম আৰু আহি পেলাই দেওবাৰদিনাখনি এনেই যিহেতু ছুটী থাকে ছুটীৰ সময়খিনি পাৰ কৰিম আৰু